মই ৰাতিপুৱা সদায় পাঁচটা বজাত দৌৰোঁ দৌৰা অনুপ্ৰেৰণা মোক যোগায় যে মই অনুভৱ কৰোঁ যে ৰাতিপুৱা দৌৰালে মোৰ দিনটো ভালে যায় নিজৰ শৰীৰটো ঠিক হৈ থাকে

আৰু ৰাতিপুৱা দৌৰাটো ভাল